শিক্ষা উদ্যোগটোক যিদৰে টেকন'লজিয়ে পৃথিৱীৰ সকলো সময় বা সকলো জেগাকেই চানি ধৰিছে তেনে তেনেকুৱা এটা সময়তে শিক্ষা উদ্যোগটোক টেকন'লজিয়ে বিভিন্ন ধৰণে সহায় কৰি আহিছে যেতিয়া ক'ভিড হৈছিলে সেইখিনি সময়ত অনলাইন ক্লাচ অনলাইন ইউটিউবৰ ভিডিঅ' ইত্যাদিৰ জৰিয়তে ল'ৰা ছোৱালীয়ে নিজৰ পঢ়া শুনাৰ কামখিনি সম্পন্ন কৰিব পাৰিছিলে আজিকালি অসম চৰকাৰে প্ৰত্যেকটো শ্ৰেণীৰ পাঠ্যক্ৰমসমূহ গুগল'ত বা প্লে ষ্টৰৰ নিৰ্দিষ্ট এপৰ জৰিয়তে সেই পাঠ্যক্ৰমসমূহ বা পাঠ্যপুথিসমূহ আপলোড কৰিছে যাৰ সহায়ত ল'ৰা ছোৱালীয়ে ফোনতে সেইখিনি বস্তু চাব পাৰে আৰু অসম চৰকাৰেই হওক বা ভাৰত চৰকাৰেই হওক বিভিন্ন ধৰণৰ ই বুক ইতিমধ্যে তেওঁলোকে আপলোড কৰিছে বা বিভিন্ন ধৰণৰ শিক্ষাৰ্থীয়ে হওক বিভিন্ন ধৰণৰ সংস্থাই হওক আজিকালি বহুতো গৱেষণা পত্ৰই হওক ই বুক আলোচনী ইত্যাদি ধৰণৰ আ গুগল'ত বা নিৰ্দিষ্ট কিছুমান চাইটত বা কিছুমান নিৰ্দিষ্ট এপত উপলব্ধ কৰি দিছে যাৰ সহায়ত শিক্ষা উদ্যোগটোৰ দিনক দিনে আগবাঢ়ি গৈছে